ছাত্ৰ ছাত্ৰীসকলে স্কুলত হয়তো সকলো দিনতে উপস্থিত থাকিব নোৱাৰিব পাৰে কাৰণ আজিকালিতো ছাত্ৰ ছাত্ৰীসকলে অলপ দূৰৈত স্কুললৈ যাবলৈ হ'লেও চাইকেলেই লয় প্ৰায় খোজকাঢ়ি যোৱা ছাত্ৰ ছাত্ৰী আজিকালি নাই তেওঁলোকে কেতিয়াবা চাইকেলখন যদি পামেই নাই বা পামচাৰ হ'ল সেই চাইকেলখন ভাল কৰিবলৈ হয়তো পাঁচ দহ টকা দৰকাৰ হ'ব পাৰে আৰু সেই সময়ত হয়তো মাক দেউতাকে দিব নোৱাৰিবও পাৰে তেনেকুৱা কাৰণতো ছাত্ৰ ছাত্ৰীসকলে স্কুলত যাব নোৱাৰিব পাৰে আৰু দ্বিতীয়তে বাৰিষা হ'লে তেওঁলোকৰ হয়তো কাৰোবাৰ ছাতি নেথাকিবও পাৰে বা কাৰোবাৰ কেতিয়াবা বেগটো ফাটিবও পাৰে বা নতুন বেগ এটা ল'ব নোৱাৰিবও পাৰে তেনেকুৱা সমস্যাতো কিছুমান ল'ৰা ছোৱালী স্কুল খতি হয় আৰু দ্বিতীয়তে কাপোৰ কানি আজিকালি প্ৰায় বাৰু স্কুলত ইউনিফৰ্ম দুযোৰকৈও দিছে কিছুমান ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব নজনা গুণত তেওঁলোকৰ কাপোৰ কানিবিলাকো ফাঁটে বা লেতেৰা হ'লে কিছুমান মাক দেউতাকে সিমান এটা চকু কাণো নিদিয়ে কিছুমানৰ বা কিছুমানে নিজৰখিনি নিজে ধুইও লয় তেনেকুৱা কিছুমান কাৰণতো হয়তো আজি ল'ৰা ছোৱালী স্কুল ছুটি খতি হ'বও পাৰে আৰু যাতায়তৰ দুখ মানে কি আৰু বাৰিষা হ'লে বিশেষকৈ ল'ৰা ছোৱালী প্ৰায় কিছুমানৰ স্কুল খতিয়ে হয় আৰু